অঁ কোৱা অঁ বহি আছোন দা কোৱা অঁ আছোঁ এনাই এক ৰকম নলবাৰীৰ ৰাস তুমি কিমান চৱা বছৰ বছৰ দেখোন চাই আছ হয় নেকি একো নাই তাতে একেই অঁ তেনাহ'লি নে যদি যাম দা অঁ ওলচি কম কম এখন গাড়ী লৈ আইভা এখন গাড়ী লৈ আইভা অঁ

অঁ যাম তাতে থিয়েটাৰ চিয়েটাৰ চাই আৰু আজি মেজিক যি আছে সেইগিলা চাম আৰু অঁ চাম চাই থাকিম চাই ভাল লাগিব অঁ যাব লাগিব সোনকালতে এইগ্লাক চাই মেলি আহাকলেগি দেৰি হ'ব না তিনিটামান বজাতে যাব লাগিব খাই লৈ উঠি তাতে অঁ তাতেৱো খাব লাগিব অঁ এতে খাই লৈ যাব লাগিব অঁ খাব লাগিবতো পকা মিঠেই লাগিব তাৰমানে সেই পৰিমাণে অলমান পকেট গৰম কৰিব লাগিব অঁ সেইটো অঁ লব লাগিব অঁ

আৰু চাব নেকি অঁ আকোই বাকী নেৰো থিয়েটাৰ চাবা না থিয়েটাৰ চাবা না কি চালি কিন্তু চকীত চাবা লাগবু অঁ নাটক চাব লাগিব নাটক চাব লাগিব আৰু নাটক কৰিব লাগিব না আহিফেলে তাৰপে আহি হ'ব ইতা মই বহি আছোঁ দা হ'ব দা